মোৰ পৰিয়ালত বেমাৰ হ'লে কিছুমান খাদ্য খুৱাই মই ভাল পাওঁ কাৰণ সেই খাদ্যটো খুৱালে মানুহৰ বেমাৰ ভাল হয় প্ৰথমতে মোৰ মোৰ মানুহজন চৰ্দি হৈছিলে চৰ্দিত মই মিঠাতেল গৰম কৰি মালিচ কৰি দিওঁ আৰু ক ক'লাজিৰা মিঠাতেলৰ লগত ক'লাজিৰা নহৰু এনেকৈ কৰি মই গৰম তেল বনাই লওঁ লৈ পূৰা লৈ তাক পূৰা মালিচ কৰোঁ হাতে ভৰিয়ে আৰু পিঠিত ৰাজহাড়ত মালিচ কৰোঁ আৰু খাব খাবলৈ দিয়া বস্তু হ'লে চৰ্দি হ'লে চদি হ'লে খাবলৈ দিওঁ কিছুমান বস্তু মানে হেৰি কৰা হয় সেই বস্তুখিনিত সেই হেৰি হোৱাকেইটা এই চৰ্দি হ'লে মানুহৰ বহুত জ্ৱলা খাব মন যায় বহুত জ্ৱলা খাব মন যায় আৰু কেতিয়াবা মই হেৰি কৰি দিওঁ পিঁয়াজ আৰু মুড়ী জালমুড়ী বনাই খুৱাওঁ জালমুড়ী খালে মানুহৰ চৰ্দি ভাল হয় আৰু পেটৰ ৰোগ হ'লে পেটৰ ৰোগ হ'লে হালধি খুৱাওঁ আকৌ এই মধুসোলং টেঙা তাৰপিছত ম মচন্দৰি এইবিলাক পাতত দি খুৱাওঁ তেতিয়া পেটৰ ৰোগ ভাল হয় পেটৰ ৰোগ ভাল হয় তেতিয়া আৰু মানুহৰ পেট বিষালে নিম তিতা পাত ৰস উলিয়াই খুৱাওঁ তাৰপিছত আৰু খাদ্য মই মানুহৰ আৰমা পৰিয়ালত যেতিয়া কিছুমানৰ পেট বিষাই তেতিয়া ধৰি লওক মচন্দৰিয়ে হেৰিয়ে মধুৰিআমৰ আগ এনেকৈ কৰি পেলাই কিছুমান হেৰি হেৰি বনাই খুৱাওঁ তাৰপিছত ভেবেলিলতা তাৰপিছত নৰসিংহ পাত এইখিনি পিছি মই ৰস উলিয়াই পূৰা জ্ৱলা দি পেলাই মানে খুৱাই দিওঁ তেতিয়া পেটৰ ৰোগ নাথাকে ভেবেলিলতা খালে পেটৰ ৰোগ নাথাকে পেটৰ ৰোগ নাথাকে আৰু তেওঁ তেওঁ যদি কিবা খৰ চৰ হয় খৰ চৰ হ'লেও তেতিয়াও ধৰি লওক আমি বিভিন্ন ধৰণৰ কিছুমান মানে গছৰ পাত আনি সেই পাতবিলাক ৰস উলিয়াই খুৱাওঁ যেনেকে মচন্দৰি পাতটো খুৱালে পেটৰ ৰোগ ভাল হয় আৰু মচন মধুৰিআমৰ আগো পেটৰ ৰোগ ভাল হয় কিন্তু মই সদায় তেনেকৈ নুখুৱাওঁ তেওঁলোকৰ ধৰি লওক বেমাৰ আজাৰ হ'লে মই বহুত যত্ন লওঁ সেই যত্ন সেইবুলি হ'লে ভাল হয় কিন্তু খাদ্যবিলাক খুৱাওঁতে বহুত চাই চিন্তি খুৱাব লাগে কি খাদ্য খালে কোনটো বেমাৰ ভাল হয় সেইবিলাক জানিব লাগে গতিকে আমি পৰাপক্ষত সকলোৱে বেমাৰ কোনটো বেমাৰত কি খাদ্য খালে ভাল হয় তাকে আমি হেৰি কৰিব লাগে যে আৰু তাৰ পৰা কিছুমান ধৰি লওক ঔষধৰ জাতীয় আছে বা খোৱা ৰন্ধা বা হেৰিয়তো মানুহৰ চৰ্দি হ'লে কেতিয়াও ভাত খাব নালাগে ভাত খালে চৰ্দিটো বেছি হয় কাৰণ কিয় ৰুটি খাব লাগে জ্ৱলা ভাজি মাংস লগত আলু জোল কৰি পূৰা জ্ৱলা দি পেলাই খালে চৰ্দিটো ভাল হয় সোনকালে দুদিনমান কিন্তু ৰুটিয়ে খাব লাগে ভাত খালে চৰ্দিটো বেছি হয় মানুহৰ গতিকে চ চৰ্দিত মানুহৰ বহুত কষ্ট হয় নাকেদি হেঙুন ওলাই থাকে গতিকে সেইকাৰণে চৰ্দিটো কাৰণে আমি সদায় ধৰি লওক ভৰিৰ তলত মালিচ কৰিব লাগে পিঠি ৰাজহাড় মালিচ মাৰিব লাগে তেতিয়া চৰ্দি মানুহৰ ভাল হয় আৰু ৰুটি খাব লাগে তাৰপিছত জালমুড়ী খাব লাগে জালমুড়ীটো কেনেকৈ বনাব লাগে জালমুড়ী কিছুমান ধৰি লওক এতিয়া যে মুড়ী পিঁয়াজ মিঠাতেল বা জলকীয়া এনেকৈ আৰ তাৰপিছত এনেকৈ শুকান মটৰ ভাজি ল'ব লাগে তাৰপিছত আকৌ কেঁচা মটৰ দিব লাগে এনেকৈ কৰি পেলাই জালমুড়ী বনাই খালে চৰ্দি ৰোগ সোনকালে ভাল হয়